মই ভাবোঁ যে চিনেমা শিল্পীসকলৰ বিষয়ে দিয়া প্ৰতিবেদন কিছুমান সঁচা আৰু কিছুমান মিছাৰো কিছুমান দৰকাৰীয়েই হওক সঁচা কথা ক'বলৈ গ'লে সেইয়াই আৰু চিনেমাৰ শিল্পীসকলৰ বিষয়ে বহুতো ভুৱা তথ্য়ও পোৱা যায় কাৰণ তেওঁলোকে টি আৰ পি অৰ্থাৎ ছচিয়েল মেডিয়াত বহুতো চৰ্চিত হৈ থাকিব বিচাৰে সেইবাবে তেওঁলোকে কিছুমান ভুৱা তথ্য়ও দিয়ে আৰু কিছুমান তাৰ হাণ্ডেডৰ এশ শতাংশৰ ভিতৰত ছেভেনটী বা এইটী পাৰ্চেণ্টেই মিছা থাকে টুৱেণ্টী পাৰ্চেণ্টেহে সঁচা হয় কাৰণ তেওঁলোকে লাইমলাইট আৰু দৰ্শকৰ আগত সদায়েই থাকিব বিচাৰে সেইটো কাৰণে তেওঁলোকে কিছুমান ভুৱা তথ্য়ও দিয়ে